কৃষকসকলে পশুপালনত বহুতখিনি সমস্যা সন্মুখীন হ'ব লগা হয় যেনে বাৰিষা কাল বাৰিষা কালত বহুত বৰষুণ হয় বৰষুণ হোৱাৰ ফলত আমি ঘৰৰ পৰা গৰু ছাগলীবোৰ মেলি দিব নোৱাৰোঁ গৰু ছাগলীবোৰ মেলি দিলেই যাৰ তাৰ পথাৰত সোমাই যায় এনেকুৱা দিনত মানুহে খেতি কৰে খেতি কৰি ইমান দিনটো কষ্ট কৰি খেতি কৰি যদি গৰু ছাগলীয়ে গৈ যদি অকণমান অনিষ্ট কৰে তেওঁলোকৰো বেয়া লাগে এতিয়া এনেকুৱা দিনত তেওঁলোকৰ বহুতো বেমাৰ আজাৰো হয় আৰু এনেকুৱা এনেকুৱা বাৰিষা কালত কৃষকসকলে এবুকু পানীত নামি ঘাঁহ কাটি আনি তেওঁলোকক খাবলৈ দিয়ে আৰু কিছুমানে মৰণা যেতিয়া মাৰে খেৰো গোটাই থয় গোটেই বছৰটোলৈ তেওঁলোকক খেৰ খাবলৈয়ো দিয়ে এনেকৈ তেওঁলোকক ৰাখিব লাগে আৰু যেতিয়া তেওঁলোকৰ বেমাৰ আজাৰ হয় জীৱ জন্তুবোৰ যেতিয়া বেমাৰ আজাৰ হয় চিকৎসক চিকিৎসকৰ সহায় ল'বলগীয়া হয় আৰু জীৱ জন্তুবোৰক সময়মতে ভেকচিন দি বা ঔষধ খুৱাই ৰোগ নিৰাময় কৰিব পাৰি মই কুকুৰাক পশুপালনৰ জন্তুৰ ক্ষেত্ৰত বহুতখিনি সমস্যা সমাধান হৈছোঁও আৰু সমাধান কৰিব পাৰিছোঁও আৰু বহুতখিনি বিপদতো পৰিছোঁ যেনেকে কুকুৰাৰ যেতিয়া কুকুৰাৰ বেমাৰ আহে তেতিয়া এটাৰ পিছত এটা লানি নিছিঙাকে কুকুৰা মৰে আৰু তেতিয়া কিছুমানে কয় তেওঁলোকক বোলে ছদিনতে ভেকচিন দিলে তেওঁলোকক নি ৰোগ নিৰাময় কৰিব পাৰি ভেকচিন দিলে এদিনৰ এই অকল ছদিনত ভেকচিনটো দি আকৌ ডেৰমাহত দিলেই তেওঁলোকৰ ৰোগ নহয় বুলি কয় শুনা মতে জ আৰু যেতিয়া মই ঘৰত নাথাকোঁ মই জন্তুবোৰ প্ৰতিপালন মোৰ ঘৰৰ মা দেউতাই কৰে আৰু তেওঁলোক যেতিয়া আহিব নোৱাৰে কেতিয়াবা ওচৰ চুবুৰীয়াকো দি থৈ যাওঁ